হেল্ল' ছাৰ হয় হয় কংকন ছাৰ ন ভালে আপুনি হয় হয় এই স্কুলৰ ট্ৰিপটো

এই ওৰাং নেশ্যনেল পাৰ্কত হয় হয় হয় ওৰাং নেশ্যনেল পাৰ্ক অঁ হয় এই কিতি কেতিয়া মানে যাম বুলি ভাবিছে এতিয়া এতিয়া গৰম বন্ধ পিছতে খুলিছেই স্কুল এতিয়া এতিয়া এইটো সপ্তাহটো কথা চথা পাতি লওঁ নেক্সট সপ্তাহটো লৈ যাম গৰম নহওঁতেই ল'ৰা ছোৱালীখিনিক লৈ কৰি গ'লে ভাল এ চি বাচ এখনত লৈ যাম আৰু ঠাণ্ডা পৰিৱেশত নহ'বা বেমাৰ হ'ব ল'ৰা ছোৱালীবোৰৰ বুজিছেনে ছাৰ হয় হয় অঁ সেইখিনি প্ৰাইচটো ল'ব লাগিছিল সেইখিনি খবৰ তুমি কৰি এচিছটেন্ট কেইজন মতে ওলায় আৰু জীপত ছাত্ৰ ছাত্ৰী এবাৰতে যাব পাৰে চাই চিতি লৈ সেইমতে জীপখিনি আমি ল'ব লাগিব বুক কৰি থব লাগিব ন ছাৰ মানে সাতখন বুক কৰিব লাগিব গাইডৰ স'তি সেই হিচাপখিনি উলিয়াই ল'ব লাগিছিল অঁ খোৱা বোৱাখিনি সেই ছাত্ৰ ছাত্ৰীৰ সংখ্যা অনুযায়ী আমি সেইখিনিও হিচাপ কৰিম তেতিয়া ভাল হ'ব বনাই খাব অঁ এই হে এইটো বেছি পাব আৰু এই ছাত্ৰ ছাত্ৰীখিনিয়েও এটা উৎসাহ পাব নেক্সট জেনেৰেচনলে তেওঁলোকেও কেতিয়াবা ক'ৰবাত গ'লে হোটেল বাদ দি এই সুখটো অনুভৱ কৰিব পাৰিব ঠিক আছে ছাৰ সেইটো সেইমতেই কৰা যাওক